হেল্ল' এইটো বৰুৱা ৰেষ্টোৰেণ্ট হয়নে মই মানে ৰুটি অৰ্ডাৰ কৰিছিলোঁ ৰুটিটো খালে বিশেষ পেট নভৰে ত সেইটো কাৰণে ভাতৰটো ব্যৱস্থা কৰিব পাৰিব নেকি আপুনি ৰুটি খাই ৰুটিটো খাইটো থাকিব নোৱাৰি গতিকে ভাতটোকে ব্যৱস্থা পাৰে যদি কৰি দিব পাৰিব নেকি পাৰে যদি কৰি দিয়কচোন